মোৰ প্ৰিয় অসমীয়া ফকৰা যোজনা আৰু জতুৱা ঠাঁচ বহুতো আছে কাৰণ অসমীয়া ভাষাত শ শ ফকৰা যোজনা আৰু জতুৱা ঠাঁচৰ পৰিমাণ আমি দেখিবলে পাওঁ আমি সৰুৰে পৰা ককা আজো ককা আইতাৰ মুখত এইবোৰ শুনি আহিছোঁ মোৰ প্ৰিয় ফকৰা যোজনা হ'ল উলুৰ লগত বগৰী পোৰা ৰাইজে নখ জোকাৰিলে নৈ বয় তুলসীৰ লগত কলপটুৱাৰ মুক্তি আৰু অঁ অতি ভক্তি চোৰৰ লক্ষণ অথাই সাগৰত কাঠি জাল বোৱা অধিক মাছত বগলী কণা অন্যভাসে হত বিদ্যা অবাবত কৰা মুৰ্খৰ চিন অভাৱত স্বভাৱ নষ্ট অবুজনক বুজোৱা ঢেকীয়া ঢেৰুৱা ঠাৰি সিজোৱা ইত্য়াদি